আমাৰ স্থানীয় অঞ্চল টেঙাপুখুৰীত টেঙাপুখুৰী পঞ্চায়তে প্ৰত্যেক বছৰেই অভিৰুচি ক্ৰীড়া দিৱস উদযাপন কৰে সেই অভিৰুচি ক্ৰীড়া দিৱস ভোগেশ্বৰ বৰুৱাৰ স্মৃতিত পতা হয় সেই ক্ৰীড়া দিৱস এই ক্ৰীড়া দিৱসত প্ৰতিবছৰে বিভিন্ন ধৰণৰ খেলৰ প্ৰতিযোগিতা অনুষ্ঠান কৰা হয় যেনে মাৰাথান দৌৰ চাইক্লিং বাইকিং এইবিলাক এইবিলাক অনুষ্ঠিত কৰা হয় ফুটবল এইবিলাক অনুষ্ঠিত কৰা হয় মই তাৰে যোৱা বছৰত এই অভিৰুচি ক্ৰীড়া দিৱসত পঞ্চায়তে পতা মাৰাথান দৌৰত মই অংশগ্ৰহণ কৰিছিলোঁ মাৰথান দৌৰটো প্ৰায় দহ কিলোমিটাৰমানৰ আছিল টেঙাপুখুৰী নাট্য মন্দিৰৰ পৰা গড়মূৰ দলঙলৈ গড়মূৰ দলঙলৈ সেই মাৰথান দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছিল এই প্ৰতিযোগিতা ৰাতিপুৱা পাঁচ বজাৰ পৰা পাঁচ পাঁচ চাৰে চাৰে চাৰি পাঁচ মান বজাৰ পৰা আৰম্ভ হৈছিল টেঙাপুখুৰী নাট্য মন্দিৰৰ সন্মুখত সকলো সকলো তালৈ আহিছিল মানুহ প্ৰতিযোগীসকল সকলো আহিছিল ইয়াত কোনো মানে বয়সৰ কোনো গ্ৰুপ নাছিল সকলো বয়সৰ লোকে ইয়াত ইয়াত অংশগ্ৰহণ কৰিব পাৰিছিল তাতে মও অংশগ্ৰহণ কৰিছিলোঁ বহুতো লোক কমেও ষাঠি সত্তৰজন লোকে এই মাৰাথানত অংশগ্ৰহণ কৰিছিল সেই ষাঠি সত্তৰজনৰ ভিতৰত বহুতো ডাঙৰ বয়সৰ মানুহ আছিল ত্ৰিছ চল্লিছ বছৰ এনেকুৱা মানুহো আহিছিল অংশগ্ৰহণ কৰিবৰ কাৰণে আৰু আমাৰ নিচিনা বিছ বছৰীয়া ওঠৰ বছৰীয়া তেনেকুৱা ল'ৰা ছোৱালীও আহিছিল আৰু সৰু ল'ৰা ছোৱালীও আহিছিল বহুত অংশগ্ৰহণ কৰিবলৈ তাত এনেকৈ চাৰে চাৰিমান বজাত আমি এনেকৈ নাট্য মন্দিৰৰ ওচৰত সকলো এনেকৈ আহিছিল তাৰপিছত পাঁচটামান বজাত মাৰাথান আৰম্ভ হৈছিল মাৰাথান আৰম্ভ হোৱাৰ লগে লগে এটা এজন যিজন পৰিচালক আছিল মাৰাথানৰ তেওঁ এটা হুইছেল বজালে আৰু মাৰাথানটো আৰম্ভ হৈছিল সকলোৱে লাহে লাহে দৌৰিবলৈ আৰম্ভ কৰিছিল লাহে লাহে কিছুমানক দেখিছিলোঁ কিছুমান সৰু সৰু ল'ৰা তেওঁলোকে বহুত মানে আৰম্ভণিৰ পৰাই স্পীডত দৌৰিবলৈ আৰম্ভ কৰিছিল স্পীডত দৌৰি প্ৰথমতে তেওঁ আমাক এৰি মেলি সকলোকে এই বহুত আগৰ পাইছিলগৈ তাৰপিছত আমি পিছৰ পৰা লাহে লাহে এনেকৈ দৌৰি গৈ আছিলোঁ দৌৰি দৌৰি গৈ আছিল মোৰ লগত দুজন লগৰো আছিল যি দুজন অংশগ্ৰহণ কৰিছিল আমিকেইজনে কথা পাতি গৈছিলোঁ মানে এনেকৈ যিমান যি হ'লেও মাৰাথানটো এনেকৈ সম্পূৰ্ণ কৰিম যিমানটো যাব লাগে তাৰপাছত লাগিল লগ কিন্তু লগতে সম্পূৰ্ণ কৰিম এনেদৰে আমি কথা পাতি গৈছিলোঁ এনেকৈ গোটেইকেইজন লগতে আমি আৰম্ভ কৰিছোঁ দেখিছোঁ আৰু সৰু ল'ৰাকেইজনে বহুত স্পীডত গৈছে তেওঁলোক গৈ পিনি বহুত স্পীডত গৈছে মানে তেওঁলোক নেদেখাই হৈ গৈছে অলপ পাছত গৈ তাৰপিছত আমি লাহে লাহে পিছফালৰ পৰা গৈ আছোঁ গৈ গৈ গৈ আমি দেখিলোঁ প্ৰায় প্ৰায় চাৰি পাঁচশ মিটাৰমান দূৰত আমি দেখিলোঁ যে সেই যিকেইজন ল'ৰাই বহুত স্পীডত আহিছিল তেওঁলোকে তাতে বহি আছে বহি মেলি মানে ভাগৰত সিহঁতে বহি আছে তাত পানী খাই আছে তেওঁলোকে আমাৰ বহুত হাঁহি উঠিল তেওঁলোক স্পীডত দৌৰিছিল মানে আৰম্ভণিত আৰম্ভণিত মানে যিটো স্পীডত দৌৰিছিল তেওঁলোকে তাত গৈ পানী খাই বহি আছে তেওঁলোক তাৰপাছত আমি তেওঁলোকক দেখি তাৰপাছত আমি মাৰাথন আগলৈ দৌৰি গ'লোঁ আমি গোটেইকেইজন ল'ৰা ছোৱালী চব আছিল তাত গৈ আছোঁ আমি গৈ গৈ গৈ গৈ অলপ আগৰ পাওঁতে আমাৰ আমাৰো পেট চেট তেনেকৈ মানে ভাগৰ লাগিব ধৰিছে আৰু ভাগৰ লাগিব ধৰিছে পিছফালৰ পৰা এনেকৈ গাড়ী এখনো আহি আছিল গাড়ী বাইক বহুত মানে মানুহ এনেকৈ ছাপোৰ্টাৰছবিলাক এনেকৈ যিবিলাকে এনেকৈ আমাৰ সাহস দি আছিল এনেকৈ দৌৰা পাৰিব পাৰিবা এনেকৈ সাহস দি আছিল আমি তেনেকৈ আৰু দৌৰি গৈ আছিলোঁ লাহে লাহে ৰাস্তাত এনেকৈ পানী পানী দিয়াৰ ব্যৱস্থাও আছিল পানী দিয়া এনেকৈ ৰাস্তাই ৰাস্তাই মুঠতে তিনিডোখৰ জেগাত পানী দিয়া ব্যৱস্থা কৰিছিল তেওঁলোকে কমিটীয়ে আমি তাপা এনেকৈ পানী লওঁ পানী লৈ মেলি পানী খাওঁ মুখ চুখ ধুওঁ এনেকৈ যোনে লয় এনেকৈ লৈ পানী লৈ মেলি তেনেকৈ দৌৰি দৌৰি গৈ আছোঁ আমি লাহে লাহে লাহে লাহে দৌৰি আমি গৈ গৈ লাষ্টত মোৰ লগৰ এজনৰো লগৰ এজনে কৈছে মই নোৱাৰিছোঁ আৰু তাৰ তাৰ মানে পেট বিষাব আৰম্ভ কৰিছিল সেইটো কাৰণে সি কৈছে আমাক যে মই নোৱাৰিছোঁ ৰখাই দে আৰু বাদ দে মই নাযাওঁ তহঁতি যাগৈ নহ'লে আমি কৈছোঁ নাই পাৰিবি বৈ বুলি কৈ তাক লৈ গৈছোঁ আমি লগত নে উৎসাহ দি এনেকৈ উৎসাহ দি দি আৰু আৰু পাঁচশ মিটাৰমান দৌৰিলোঁ দৌৰি মেলি লাষ্টত কৈছেগৈ মই নোৱাৰোঁ আৰু বুলি কৈ সি মানে বহি দিছে তেওঁ সি তেনেকৈ তাক হ'লেও আমি তাক কৈছোঁ বৈ পাৰিবি একো নহয় আৰু অলপহে আছে এনেকৈ কৈছোঁ তাক কিন্তু নাই নোৱাৰিলেগৈ সি সি সেই শিলা অকণমানতে ৰখিলে ফোন কৰিলে লগৰ এজনলৈ তাৰ লগৰজনক ফোন কৰি লগৰজনে তাক আহি বাইকত লৈ গ'লহি পুনৰ লৈ গ'লহি তাৰপিছত সিহঁতে বাইকত এনেকৈ আমাৰ পিছে পিছে লাহে লাহে সিহঁতি বাইকত আহি আছে আমি এনেকৈ দৌৰি আমি দুজনে দৌৰি দৌৰি গৈ আছোঁ দৌৰি এনেকৈ দৌৰি দৌৰি গৈ আছোঁ মানে দুজনে সি পিছফালে এনেকৈ বাইকত আহি আমাক উৎসাহ দি আছে পানী চানী বা কিবি কিনি দিছে খাব কাৰণে দিছে আমি এনেদৰে লাহে লাহে এনেকৈ আগলৈ গৈ আছোঁ গৈ আছোঁ দেখিছোঁ ৰাস্তা আমি শিলাসাকোঁমান পাওঁতে বহুত মানুহ ৰখিয়ে গৈছিল মানে ভাগৰত অকল লাষ্টত গৈ আমি বিছজনমান মানুহে তাৰপিছত অংশগ্ৰহণ কৰা মানুহ তাত বাকী আছিল মানে দূৰত মাৰাথানত বাকী সকলোবিলাক ৰাস্তাতে ৰখি গৈছে আমি তাৰপাছত লাহে লাহে আগলৈ গৈ আছোঁ গৈ আছোঁ আমাৰো ভাগৰ লাগিছে আৰু লাগিছেগৈ ভৰিকেইটা মানে বহুত বিষাইছিলে এনেকৈ ভাগৰো লাগিছে উশাহ বহুত দীঘল দীঘলকে উশাহ ল'ব লগা হৈছিল তেনেকৈ ৰাস্তাত পানীও বেছি খাব নোৱাৰোঁ কাৰণ বেছি পানী খাই দিলে দৌৰিব নোৱাৰা হৈ যাম পেটটো গধুৰ গধুৰ লাগে এনেকৈ আমি দুয়োজনে তাৰপাছত লাহে লাহে দৌৰি দৌৰি গৈ আছিলোঁ তাৰপিছত পিছফালৰ পৰাই লগৰজন আহি আছিল এনেকৈ গৈ তাৰপিছত আৰু লগৰ লগ পাইছোঁ তেওঁলোকেও কৈছে পাৰিছানে তাকে লগত দৌৰি যোৱা কেইজনমানে অচিনাকী আছিল তেওঁলোক তেওঁলোকে কৈছে পাৰিছেনে ভাগৰ লাগিছেনে এনেকৈ কথা পাতি গৈ আছোঁ আমি কৈছোঁ ভাগৰ লাগিছে বেছি কথা পতাৰ পাছত অলপ দেৰি কথা পতাৰ পাছত আমাৰ উশাহো ফুলিবলৈ ধৰিলে মানে কথা পাতি পাতি যোৱাৰ পাছত উশাহ আৰু ফুলিছে আৰু আমি দৌৰিব পৰা হোৱা নাই উশাহ ঘন ঘন উশাহ ল'বলগীয়া হৈছে সেইটো কাৰণে আমি ভাবিলোঁ যে নাই কথা পাতিলে নহ'ব ডাইৰেক্ট দৌৰিব লাগিব এনেকৈ কৈছোঁ আমি তো মই লগৰজন এনেকৈ দৌৰি দৌৰি গৈ আছোঁ তাৰপাছত মোৰ দুয়োটাই ভাগৰিছোঁ দুয়োটাই আমি এডোখৰ পোৱা পাছত আমি দুয়োটাই কথা পাতিছোঁ আৰু দৌৰো জানো নোৱাৰিছোঁগৈ আৰু এনেকৈ কথা পাতিছোঁ আমি সি কৈছে সিও কৈছে এনেকৈ যে নাই পাৰিম আমি কৰি দিওঁ ইমানডোখৰ পালোঁহি যেতিয়া এইডোখৰো কৰিলোঁ আৰু যি হ'ব দেখা যাব বুলি কৈ ময়ো কৈছোঁ অঁ ঠিক আছে তেন্তে বাৰু যি দেখা যাব যি হয় বোলো তাৰপাছত আমি লাহেকৈ অলপমান আমাৰ আগত তেতিয়ালৈকে পাঁচজনমান লোক আমাৰ আগত গৈ আছিল আমি তাকে দেখি আমি ভাবিলোঁ এওঁলোকক পিছ পেলাওঁ বৈ বুলি কৈ দিওঁতে অলপ মানে অলপ স্পীডত দৌৰিবলৈ ধৰিলোঁ সেইকণ সময় তাৰপাছত স্পীডত দৌৰি আমি তেওঁলোকক পাছ পেলালোঁ তেওঁলোকক পাছ পেলাই তিনিজনক পাছ পেলালোঁ এতিয়াও আগত দুজন আছিল সেই দুজনক পাছ পেলাবগৈ তেতিয়ালৈকে নোৱাৰিলোঁ তাৰপাছত লাহে লাহে দুইজন গৈ আছোঁ গৈ আছোঁ আগত সেই দুজন গৈ আছে আমি পিছত আমি আমিকেইটা গৈ আছোঁ তাপা লাহে লাহে দেখিছোঁ আমাৰ পিছত পিছফালে চাই দেখিছোঁ যে বহুতকেইজন এনেকৈ ভাগৰি পৰিছে ভাগৰি ৰখি গৈছে কোনোবা কোনোবা এনেকৈ লগৰ বাইকতে উঠি দিছে বাইকত উঠি এনেকৈ আগলৈ গুচি আহিছে আগলৈ আহি মানে অলপমান সময় বাইকত উঠিছে বাইকত উঠি অলপ আগলৈ আহি অলপ আগত নমাই দিছে তাক সি আকৌ তাৰ পৰা দৌৰ মাৰিছে মানে এনেকৈ আমি ক'লোঁ এনেকৈ দৌৰ মাৰিছে মানে এনেকৈ গৈ গৈ তাৰপাছত আমি দুজন এনেকৈ গৈ আমি লাহে লাহে গৈ আছোঁ আগত আমাৰ দুজন তাৰপাছত প্ৰায় আৰু পাঁচশ মিটাৰমানেই বাকী আছিল ছাগৈ ৰেচৰ এনেকৈ ফিনিচিং পইণ্টলৈ সেই পাঁচশ মিটাৰত আমি ক'লোঁ এই এইখিনি জোৰ দি দিওঁ বাকী হৈ যাব বুলি এনেকৈ ক'লোঁ আমি তাৰপাছত আমি খুব দৌৰিলোঁ দৌৰি মেলি আগত যিহেতু দুজন আছিলে এনেকৈ গৈ গৈ গৈ গৈ সিহঁতক আমি তেওঁলোকক আমি পাছ পেলাবগৈ নোৱাৰিলোঁ পাছ পেলাবগৈ নোৱাৰিলোঁ এনেকৈ গৈ আমি মই মই তৃতীয় স্থানত সমাপ্ত কৰিলোঁ ৰেচখন ৰেচটো আৰু মোৰ লগৰজন চতুৰ্থ স্থানত এনেকৈ তাৰপাছত ভালেই লাগিছে যিহেতু মানে তাত যিহেতু বহুত টান আছিল ৰেচটো এনেকৈ চতুৰ্থ স্থানত হেৰি কৰিলোঁ তাৰপাছত আমিও ফোন কৰিলোঁ এনেকৈ আমি তাত কমিটি যিহেতু বহুত মানুহ ৰখি আছিল কমিটি মানুহ লগতো এনেকৈ কথা পাতি আমাৰ মই যিহেতু কৈছিলোঁ যে কিছুমানে বাইকত উঠিও এনেকৈ গুচি আহিছে অলপ আগত আহি নমাই দিছে তেনেকৈ মই ক'লোঁ আমাৰ আগত যিজন দুই নম্বৰত ছেকেণ্ড পজিশ্যনত যিজন গৈছিল তেওঁক আমি দেখিছিলোঁ মানে তেওঁ তেওঁৰ লগৰ এজনৰ লগতে এ এডোখৰৰ পৰা এনেকৈ বাইকত উঠিল বাইকত তেওঁক এনেকৈ আগতে থৈ গৈছিল সেইকাৰণে আমি কমিটীক ক'লোঁ সেইটো কথা কমিটিয়েও কৈছে এনেকৈ দেখিছিলোঁ বুলি এনেকৈ আমি ক'ম বুলি ভাবিছিলোঁ এনেকৈ তেওঁক তাৰপাছত এনেকৈ ডিছকুৱালিফাই কৰিলে আৰু মই তেতিয়া ছেকেণ্ড হৈ গ'লোঁ আৰু মোৰ লগৰ যোনজন আছিল তেওঁ থাৰ্ড প'জিশ্যন ল'বলৈ সক্ষম হ'ল এনেকৈ তাৰপাছত থাৰ্ড প'জিশ্যন ল'বলৈ সক্ষম হ'ল তাৰপাছত এনেকৈ দু সকলোকে এনেকৈ তাৰপাছত খাবলৈ কিবা দিয়া হ'ল এনেকৈ মানে পেকেট লাঞ্চ হিচাপত এনেকৈ পেকেট লাঞ্চত আমাক চিংৰা দিছিল তাৰপাছত এটা অ' আৰ এছ দিছিল তাৰপাছত এটা মিঠা ৰসগোল্লা দিছিল মিঠা ৰসগোল্লা দিছিল এনেকৈ খাই মেলি আমি কণী এটাও দিছিল আৰু লগত খাই মেলি এনেকৈ আমি তাৰপাছত বহি আছিলোঁ তাতে গড়মূৰতে কাষতে এনেকৈ দোকান এখনত দোকানখনত এনেকৈ বহি আছোঁ ভাগৰি জুগৰি ঘামি জুমি গোটেইকেইটা গোটেইকেইটা এনেকৈ বহি থকাৰ পাছত এনেকৈ তাৰপাছত আমি সকলো এনেকৈ আকৌ পুনৰ টেঙাপুখুৰীলৈ গ'লোঁ টেঙাপুখুৰীত গৈ এনেকৈ গম পালোঁ যে মানুহখিনিয়ে কৈছে এনেকৈ আজি এনেকৈ গধূলিলৈ এনেকৈ তোমালোকক এনেকৈ পুৰস্কাৰবিলাক বিতৰণ কৰা হ'ব সকলোৱে আহি এনেকৈ তি চাৰিটামান বজাত এনেকৈ উপস্থিত হ'বলৈ আমাক পঞ্চায়তত উপস্থিত হ'বৰ কাৰণে আমাক কৈছিলে তাৰপাছত আমি ঠিক আছে বুলি ক'লোঁ তাৰপাছত মানে ৰেচটো আমাৰ ছাগৈ পাঁচটামান বজাৰ পৰা আৰম্ভ হৈছিল চাৰে সাত আঠমান বজাত ছাগৈ ৰেচ ৰেচটোও শেষ হৈছিল চাৰে সাত আঠমান বজাত এনেকৈ সকলো মানে তাত কৰি মেলি চাৰে সাত আঠটামান বজাত সকলোবিলাক এনেকৈ কথা চথা এনেকৈ চব কৈ এনেকৈ খোৱা মেলা চব এনেকৈ সেইবোৰ চব তেতিয়া শেষ হৈছে চাৰে সাতটা আঠটামান বজাত তাৰপিছত আমি এনেকৈ ঘৰলৈ আহিলোঁ ঘৰলৈ আহি তাৰপাছত এনেক আমি তাৰপাছত গধূলি চাৰিটামান বজাত এনেকৈ যিজন আমাৰ লগত আৰু এজন আছিল তেওঁকো তেওঁ যিহেতু নোৱাৰিলে সম্পূৰ্ণ কৰিব ৰেচটো মাৰাথানটো হ'লেও তেওঁক ক'লোঁ এনেকৈ তাকো ফোন কৰিলোঁ এনেকৈ যাৱ নেকি এনেকৈ এতিয়া প্ৰাইজ দিব যাৱ যদি ওলা বুলি এনেকৈ ক'লোঁ তাক ইজনকো এনেকৈ ফোন কৰিলোঁ যোনটোৱে এনেকৈ থাৰ্ড পাইছে আমি গোটেইকেইজন এনেকৈ চাৰে তিনিটামান বজাত ওলাই আহিছিলোঁ টেঙাপুখুৰীফালে টেঙাপুখুৰী ওচৰতে আছে মানে পঞ্চায়তটো টেঙাপুখুৰী সেইকাৰণে টেঙাপুখুৰীফালে ওলাই আহিলোঁ ধৰক চাৰিটা বজাৰ পাছত এনেকৈ আমি গ'লোঁ তালৈ তাত দেখিলোঁ কোনো মানুহেই নাই যিহেতু কোৱা কথা এইবিলাক জনাই হয় যিমান সময়ত এনেকৈ দিয়া হয় তাতকৈ এনেও সকলো অনুষ্ঠান তেনেকৈ আজিকালি দেৰিয়ে হয় দেখা যায় আমি কিন্তু চাৰিটা বজালৈকে কোনো মানুহ নায়েই তাত আমি পুনৰ আমি টেঙাপুখুৰীলৈ গ'লোঁ গৈ মেলি আমি গধূলি সময়ত এনেকৈ চাহ খালোঁ চাহ চিংৰা এনেকৈ কিবা কিবি খালোঁ পিঁয়াজী এনেকৈ খাই মেলি তাৰপাছত ছাগৈ আমি চাৰে চাৰিটা চাৰে চাৰিটা বাজি গ'লেই তাৰপাছতো এনেকৈ চাৰে চাৰিটা পাছত আছিলে এনেকৈ আমি গোটেইকেইজন গৈ পুনৰ এনেকৈ পঞ্চায়তলৈ গ'লোঁ তাত দেখিলোঁ এনেকৈ মানুহ এজন দুজনকৈ লাহেকৈ গোট খাবলৈ ধৰিছে এনেকৈ গোট খাবলৈ ধৰা পিছত পঞ্চায়ত পাই মেলি এনেকৈ তেওঁলোকে ক'লে যে আমাক যিজন তাৰপিছত মানুহ লাহে লাহে গোট খোৱা পিছত এনেকৈ পুৰস্কাৰ কি কথা তেওঁ ক'লে যে পুৰস্কাৰটো তোমালোকক ইয়াত দিয়া নহয় তোমালোকে এই কাষতে নাট্য মন্দিৰটো দেখিছা নহয় তালা যাবলৈ আমাক ক'লে সেই নাট্য মন্দিৰটোলৈ আমি গ'লোঁ নাট্য মন্দিৰত তাৰপাছত এনেকৈ চকী তকী ব্যৱস্থা কৰা আছিলে চকীত বহি মেলি সকলো মানুহবিলাক আহিছিলে কিছুমান মানে অঞ্চলটোৰ কিছুমান অলপ ভাল মানুহসকল কিছুমান আহিছিল তেওঁলোক এনেকৈ তেওঁলোকক এনেকৈ চিফ গেষ্টকৈ মতা হৈছিল এনেকৈ চকী তকী এনেকৈ দি মেলি তাৰপাছত এনেকৈ প্ৰথমতে এনেকৈ ইণ্ট্ৰ'ডাকশ্যনৰ যিটো অনুষ্ঠান থাকে সেইটো সমাপ্ত কৰাৰ পাছত তেতিয়া আমি দেখিছোঁ যে চিফ গেষ্ট হিচাপে আমাৰ যিজন এই এম এল এ' আমাৰ অনুষ্ঠানৰ যোগেন মহন তেওঁকো মতা হৈছিল চিফ গেষ্ট হিচাপে তেওঁ আহিছে তেওঁ ক্ৰীড়া দিৱসৰ ওপৰত যিজন ভোগেশ্বৰ বৰুৱা আছিল আমাৰ তেওঁৰ ওপৰত কিছুমান ভাষণ ভাষণ প্ৰদান কৰিলে ভোগেশ্বৰ বৰুৱাৰ ওপৰত তাছ এনেকৈ ভাল লাগিল বহুত ভাষণবিলাক শুনি আৰু বহুতকেইজন মানুহে ভাষণ দিছিল তাৰপাছত লাহেকৈ যিটো বঁটা দিয়াৰ যিটো পুৰস্কাৰ দিয়াৰ যিটো অনুষ্ঠান আছিল সেইটোলৈ লাহেকৈ অনুষ্ঠানটোলৈ আগবাঢ়িলে তাত আগবঢ়াৰ পিছত প্ৰথম যিজনে প্ৰথম পুৰস্কাৰ পাইছিল তেওঁ আমাৰ এই আমাৰ আমাৰ অঞ্চলৰেই আছিল ল'ৰাজন তেওঁক প্ৰথমে মাতি তেওঁ তেওঁ আমাৰ অঞ্চলৰেই আছিল তাৰপাছত মই ছেকেণ্ড আছিলোঁ তাৰপাছত থাৰ্ডত থাৰ্ড পোৱাজন আছিল তাৰপাছত তেনেকৈ মুঠতে সাত নম্বৰ পজিশ্যনলৈকে এনেকৈ মানে চাৰ্টিফিকেটৰ ব্যৱস্থা কৰা হৈছিল চাৰ্টিফিকেট দিয়াৰ ব্যৱস্থা কৰা আছিল প্ৰথম দ্বিতীয় আৰু তৃতীয়ক এনেকৈ মেডেল দিছিল আৰু এনেকৈ প্ৰাইজমণি দিছিল বাকী পঞ্চম ষষ্ঠ আৰু সপ্তমৰ সপ্তম এইকেইজনক মানে চাৰ্টিফিকেট দিয়াৰ ব্যৱস্থা কৰিছিল আৰু ছাগৈ যিকেইজনে মাৰথানটো সম্পূৰ্ণ কৰিছিল তেওঁলোককো চাৰ্ তেওঁলোককো সকলোকে এখন এখনকৈ চাৰ্টিফিকেট প্ৰদান কৰিছিল যোগেন মহন ডাঙৰীয়াই এনেকৈ তাৰপাছত এনেকৈ আমাক মাতিলে এনেকৈ ষ্টেজলৈ ষ্টেজলৈ মাতি প্ৰথম দ্বিতীয় তৃতীয় এনেকৈ পুৰস্কাৰকেইটা আমাক প্ৰদান কৰিলে প্ৰাইজ মণি দিছিল প্ৰথমজনক পাঁচ হাজাৰ দিছিল তাৰপিছত মই যিহেতু ছেকেণ্ড আছিলোঁ মই পাইছিলোঁ চাৰে তিনি হাজাৰ আৰু থাৰ্ডজনক দুহেজাৰ টকা দিয়া হৈছিল এনেকৈ দি মেলি তাৰপাছত আমি পালোঁ আৰু বাকীকেইজনকো এনেকৈ চাৰ্টিফিকেট দিলে তাৰপাছত এনেকৈ কিছুমান স্থানীয় এনেকৈ ল'ৰা ছোৱালীবিলাকে সৰু সৰু ল'ৰা ছোৱালীবিলাকে গীত প্ৰদৰ্শন কৰিলে নৃত্য প্ৰদৰ্শন এইবিলাক কৰিলে ষ্টেজত সেইবিলাকো আমি চালোঁ চাই মেলি তাৰপাছত এনেকৈ ভাগৰি জুগৰি তাৰপাছত গোটেইকেইজন আহিলোঁ আৰু ঘৰলৈ তাতো অনুষ্ঠানটো বহুত ভাল আছিল তাত খোৱা খোৱা বোৱাৰ ব্যৱস্থাও কৰিছিল বহুত এনেকৈ খাবলৈ খিচিৰি খাব দিছিল গধূলি সময়ত সকলোকে যোনে যোনে খায় আমিও খালোঁ খিচিৰি খিচিৰিটো ভালেই আছিল খাবলৈ ভাল লাগিল খাই এনেকৈ তাৰপাছত এনেকৈ সকলো আমি চব গুচি আহিলোঁ আৰু তাৰপাছত তাৰ পৰা অনুষ্ঠানটো প্ৰায় চাৰে সাত আঠটামান বজাত অনুষ্ঠানটো শেষ হৈছিল শেষ হোৱাৰ পাছত সকলোৱে নিজৰ ঘৰৰ দিশে এনেকৈ ঘৰ ঘৰৰ দিশে ঘৰমুৱা হ'ল এনেকৈ সকলো গ'ল ঘৰলৈ তাৰপাছত মই ঘৰলৈ আহিলোঁ এনেকৈ ঘৰত ক'লোঁগৈ এনেকৈ ইমান টকা পালোঁ এনেকৈ ক'লোঁ এনেকৈ ঘৰতো ভাল পাইছে বহুত মা দেউতাহঁতে চাৰ্টিফিকেটখনো এনেকৈ দেখালোঁ মেডেলডালো দেখালোঁ এনেকৈ ভাল পাইছে আৰু তেনেদৰে এনেকৈ এনেকুৱাই আছিল মোৰ অভিজ্ঞতাটো মাৰাথান এনেকৈ মাৰাথান ৰেচত